কওক কোনে ক'লে আপুনি হেল্ল'

হয় হয় হয় কওকচোন

হয় হয় হয় আপুনি ইয়াত আহি আহি আহিব পাৰে আমাৰ ইয়াত আছে আপোনাৰ লেপেতকটা বৰবৰুৱা বাগান চাহ বাগান তাৰপা জালানবাৰী টী গাৰ্ডেন তাপা আপুনি জানেই ন বিখ্যাত আমাৰ চাবুৱা টি ইষ্টেট আপুনি আহিব পাৰে চাব পাৰে সকলোৱে মিলি জুলি কেনেকৈ কাম কৰে আপুনি চাবহি পাৰে অ' অ' অভিয়াছলি পাৰিম ইয়াত ইয়াতে বাগানৰ আপোনাৰ ঘৰ পাব আপুনি ধুনীয়াকৈ ইয়াত একদম আৰামছে থাকিব পাৰিব কোনো অসুবিধা নাপায় ধুনীয়াকৈ আহি ইয়াত থাকি আপুনি আৰামত গোটেই আপুনি যিমান আপোনাৰ মানে যিখিনি ডকুমেণ্ট লাগে আপুনি কালেক্ট কৰি লৈ যাব পাৰিব অ' ইয়াত একো কোনো অসুবিধা নাপায় অহ হয় হয়